ব্যৱসায় আৰম্ভ কৰিবলৈ আমাৰ গ্ৰাম্য লোকসকলে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হয় তেনেকৈ মাইকীমানুহ এগৰাকী ওলাই যাবলৈ আমাৰ অসুবিধা হয় টকা পইচাৰ সন্মুখীন হ'বলগীয়া হয় আৰু ৰাতি ওলাই যাবলৈ আমাৰ অসুবিধা হয় গাড়ী মটৰ অসুবিধাৰ কাৰণে আৰু যেনে বহুত ধৰণৰ সন্মুখীন হ'বলগীয়া হয় যাতায়ত অসুবিধা হয় বৰষুণ দিলে যাবলৈ দিগদাৰ হয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ব্যৱসায়ৰ সমৰ্থন কৰিবলৈ আমাৰ আৰ্থিক নাটনি সমস্যা সমাধান নাটনি হয় পইচা পাতি দিগদাৰ হৈ যায় আৰু বহুত ধৰণৰ মানে সমৰ্থন কৰিবলৈ দিগদাৰ হয় আৰু আমাৰ গাঁৱলীয়া মানুহৰ মানে যেনেকৈ বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় দোকান দোকানলৈ যাবলৈ ৰাতি সন্মুখীন হ'বলগীয়া হয় ওচৰত দোকান নাথাকে বহুত দূৰৰপৰা আমদানি কৰিবলগীয়া হয় বস্তু বাহনি আৰু মানে চব কামতে আমাৰ অসুবিধা হয় ব্যৱসায় আৰম্ভ কৰিবলৈ আমাৰ প্ৰথমতে আমাৰ যাতায়তৰ ব্যৱস্থা দিগদাৰ হয় আৰু ৰাতি হ'লে আমাৰ গাঁৱলীয়া মানুহৰ যাবলৈ অসুবিধা হয় তেনেকৈ আৰু আমাৰ গ্ৰাম্য লোকসকলে খেতি কৰিবলৈয়ো খেতি কৰি কৰি ওলাব কাৰণেও আমাৰ অসুবিধা হয় হাঁহ কুকুৰা পুহিও আমাৰ বহুত উন্নতি হয় হ'লেও আমাৰ সন্মুখীন হ'বলগীয়া হয় আৰু গ্ৰাম্য লোকসকলৰ গ্ৰাম্য লোকসকলে চৰকাৰে চৰকাৰৰপৰা বহুত মানে অসুবিধা হয় কিছুমান কাৰোবাক দিয়ে কাৰোবাক নিদিয়ে সেনেকুৱা সেই ধৰণৰ সমস্যাৰ সন্মুখীন হয় আৰু যোনবিলাক চহৰত থাকে সেইবিলাক আমাৰ গাঁৱলীয়া মানুহৰ মানে পাট্টা নিদিয়ে গ্ৰাম্য বুলি ক'লে মানে বহুত ধৰণৰ সমস্যা সহজ সন্মুখীন হ'বলগীয়া হয়